মাছ ধৰিবলৈ সচৰাচৰ কাঠেৰে তৈয়াৰ কৰা নাও ব্যৱহাৰ কৰা হয় এইবোৰ ইটো সিটোৰপৰা কিছু পৃথক যেনে ধৰক কিছুমানে মাছ ধৰিবলৈ কলৰ ভূঁৰ ব্যৱহাৰ কৰে কিছুমানে পানীত নামি গৈ জাল পাতে ঠিক তেনেকৈ মাছ ধৰে কিন্তু আমি কাঠৰ নাও ব্যৱহাৰ কৰি মাছ ধৰোঁ আমাৰ ঠিক কাঠেৰে বনোৱা মাজত মাজখন খালৰ দৰে ঠিক তেনেকুৱা নাও আমাৰ আছে আমি এনেকৈয়ে মাছ ধৰোঁ